আমাৰ অঞ্চলত জীৱিকাৰ বহুতো উৎস আছে সেই উৎসৱসমূহৰ ভিতৰত প্ৰধানকৈ মানুহে জীৱিকাৰ উৎস হিচাপে বাছি লয় খেতি কিয়নো আমি আমাৰ এখন গ্ৰাম্য প্ৰধান অঞ্চল যিহেতু গ্ৰাম্য প্ৰধান অঞ্চলত অন্য জীৱিকাৰ উৎসতকৈ খেতিৰ জীৱিকাৰ উৎস হিচাপে মানুহে বাছি লয় আৰু এইয়াৰ মাটি আমাৰ খেতিৰ বাবে বহুত উপযোগী সেয়েহে মানুহে প্ৰধান জীৱিকাৰ উৎস হিচাপে খেতিও বাছি লয় তাৰ উপৰিও মানুহে বহুতো ব্যৱসায় ব্যৱসায়ক মানুহে জীৱিকাৰ উৎস হিচাপে বাছি লৈ বহুতো চৰকাৰী চাকৰিও আছে যিহেতু আজিৰ প্ৰতিযোগিতাৰ যুগ সেয়েহে বহুতো চৰকাৰে সুবিধা নাপায় সেয়ে তেওঁলোকে বহুতো জীৱিকাৰ উৎস বহুতে বিভিন্ন ফ্ৰাম পাচলিৰ ফ্ৰাম গৰু ছাগলীৰ ফ্ৰাম সেইসমূহ খুলিও তেনেকৈ জীৱিকাৰ উৎসসমূহ বাছি লয় এই জীৱিকৰ উৎসসমূহৰ ভিতৰত মানুহে প্ৰধানকৈ খেতিসমূহ বেছিকৈ কৰে কিয়নো খেতিৰ জৰিয়তে তেওঁলোকে মানে বহুতো লাভৱান হ'ব পাৰে মানে আমাৰ ইয়াত ধান মাহ সৰিয়হ যথেষ্ট পৰিমাণে খেতি কৰে আৰু সেইসমূহ তেওঁলোকে অন্য বজাৰত গৈ তেওঁলোকে যথেষ্ট মুনাফা অৰ্জন কৰিব পাৰে আমাৰ বিভিন্ন ধান যেনে আহু শালি বাও বিভিন্ন ধৰণৰ ধানৰ খেতি কৰা হয় এই খেতিসমূহত তেওঁলোকে বেলেগ মানুহতকৈ তেওঁলোকে নিজেই মানে তেওঁলোকে নিজেই খেতি কৰে এই খেতিসমূহৰ জৰিয়তে তেওঁলোক অধিক লাভান্বিত হ'ব পাৰে উপাৰ্জনৰ উৎস হিচাপে অন্য বহুতো যেনে তেওঁলোকে বিভিন্ন ফ্ৰাম যেনে গৰু ছাগলীৰ ফ্ৰাম ব্যৱসায় কৰে সেইসমূহ তেওঁলোকে ভালদৰে লালন পালন কৰে আৰু ডাঙৰ হোৱাৰ পাছত সেইসমূহ তেওঁলোকে বেচে তেওঁলোকৰ বংশ বৃদ্ধি হয় তেওঁলোকে যথেষ্ট মুনাফা অৰ্জন কৰিব পাৰে বহুতো লোকে চৰকাৰী চাকৰি বহুতো লোকে চৰকাৰী চাকৰি কৰে সেই চৰকাৰী চাকৰি তেওঁলোকে জীৱিকাৰ উৎস কৰে আমাৰ জীৱিকাৰ মানুহৰ বাবে উপলব্ধ হিচাপে আছে খেতি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান তেওঁলোকে চৰকাৰী চাকৰি বিভিন্ন ধৰণৰ হাতৰ কাম যে তেওঁলোকে কিছুমানে চিলাই কৰে বিভিন্ন ধৰণে এম্ব্ৰইডাৰী সেইসমূহ কৰিও তেওঁলোকে জীৱিকা হিচাপে বাছি লৈ বাছি লৈ আমাৰ গ্ৰাম্য প্ৰধান অঞ্চলত যিহেতু খেতিৰ শস্যই বাছি লয় সেয়েহে তেওঁলোকে খেতিৰ ওপৰতে অধিক পৰিমাণে গুৰুত্ব আৰোপ কৰে তেওঁলোকে খেতিত বিভিন্ন ধৰণৰ মানে কোনো ধৰণৰ সাৰ প্ৰয়োগ নকৰাকৈ ঘৰুৱাভাৱে উৎপাদন কৰে যাতে তেওঁলোকৰ স্বাস্থ্যৰ কোনো ক্ষতিসাধন নহয় এই খেতিসমূহৰ বাবে তেওঁলোকে যথেষ্ট পৰিমাণে কষ্টও কৰিবলগীয়া হয় কিন্তু কষ্ট কৰিবলগীয়া হয় যদিও তেওঁলোকে খেতিকে প্ৰধান জীৱিকাৰ উৎস হিচাপে বাছি লয় আমাৰ গ্ৰাম্য প্ৰধান অঞ্চলত প্ৰায় প্ৰত্যেক ঘৰ মানুহতে এই খেতিয়ে জীৱিকাৰ উৎস হিচাপে বাছি লৈছে আৰু এই খেতিসমূহ কেৱল তেওঁলোকে নিজৰ বাবে নহয় ব্যৱসায়িক হিচাপে ব্যৱহাৰ কৰে যেনে তেওঁলোকে ধানৰ সময়ত ধান খেতি মাহৰ সময়ত মাহ সৰিয়হ বিভিন্ন ধৰণৰ খেতি কৰে আৰু সেইসমূহ তেওঁলোকে বিভিন্ন বজাৰ সমাৰত গৈ বিকে আৰু তেওঁলোকৰ তাৰ জৰিয়তে যি মুনাফা অৰ্জন কৰে সেই সময়ত তেওঁলোকে পৰিয়ালৰ পোহপাল দিয়ে বৰ্তমান সময়ত যিহেতু আধুনিক প্ৰযুক্তি লাভ কৰিছে সেই তেওঁলোকে কৃষি আধুনিক প্ৰযুক্তি যেনে টেক্টৰ পাৱাৰ তিলাৰ বিভিন্ন ধৰণৰ সাৰ মানে যিসমূহে স্বাস্থ্যৰ বাবে উপযোগী সেইসমূহ ব্যৱহাৰ কৰি অধিক পৰিমাণৰ তেওঁলোকৰ মানে ব্যৱসায়িক প্ৰতিষ্ঠান বৃদ্ধি পাইছে যাৰফলত তেওঁলোকে এক সুস্থ সবল জীৱন যাপন কৰিবলৈ সন্মুখীন হৈছে কৃষিৰপৰা আমাৰ গ্ৰাম্য আমাৰ এই অঞ্চলসমূহত বিভিন্ন ধৰণৰ দোকান পোহাৰ যেনে বিভিন্ন ধৰণৰ দোকান পোহাৰসমূহো দিয়ে তেওঁলোকে সেইসমূহৰ জৰিয়তে পৰিয়ালক পোহপাল দিয়ে আৰু বিভিন্ন ধৰণৰ ফাৰ্ম এইসমূহো তেওঁলোকে খোলে খুলি পেলাই তেওঁলোকে তাৰ জৰিয়তে গৰু ছাগলী সেইসমূহৰ ব্যৱসায় কৰে তদুপৰি ইয়াত আমাৰ গ্ৰাম্য প্ৰধান অঞ্চলত যিহেতু নদীকাষৰীয়া অঞ্চলৰ লোকসকলে মাছক জীৱিকা উৎসৱ হিচাপে প্ৰধানকৈ তেওঁলোকে নদী পুখুৰী বিল হ্ৰদ আদিৰপৰা মৎস্যসমূহ মানে মৎসসমূহ ধৰে আৰু সেইসমূহ কেৱল আমাৰ অঞ্চলতে নহয় বাহিৰলৈ তেওঁলোকে ৰপ্তানি কৰে যাৰ জৰিয়তে তেওঁলোকে এক সুস্থ সবল জীৱন যাপন কৰিবলৈ সন্মুখীন হৈছে আৰু তেনেকৈয়ে এইসমূহ বিক্ৰীৰ জৰিয়তে তেওঁলোকে বিভিন্ন মুনাফা লাভ কৰিছে যিহেতু মানে তেওঁলোকে এই প্ৰাকৃতিকভাৱে লাভ কৰে সেয়েহে তেওঁলোকে বিভিন্ন ধৰণে যেনে জালৰ সহায়ত পঁচাৰ সহায়ত বিভিন্ন আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি বৰশীৰ সহায়ত আদিসমূহ ব্যৱহাৰ কৰি তেওঁলোকে মানে মাছসমূহ ধৰে আৰু সেইসমূহ কেৱল আমাৰ অঞ্চলতে নহয় বাহিৰা দেশলৈও বাহিৰা অঞ্চললৈও তেওঁলোকে সেইসমূহ ৰপ্তানি কৰা যায় যাতে এক তেওঁলোকে সুস্থ সবল জীৱন যাপন লাভ কৰে তদুপৰি বহুতো মানুহে তেওঁলোকৰ নিজৰ হাতৰ তুলিকাৰ বহুতো বস্তু তৈয়াৰ কৰে যেনে বিভিন্ন বাঁহৰ পাচি খৰাহি চালনী আদি ইত্যাদিসমূহ তৈয়াৰ কৰে আৰু সেইসমূহক তেনেকৈয়ে বিক্ৰী কৰি তেওঁলোকৰ মানে স্থানীয় মানে দৈনন্দিন জীৱন যাপন গঢ়ি তুলিছে এনেদৰে আমাৰ অঞ্চলত বিভিন্ন জীৱিকাৰ উৎসসমূহ আছে আৰু এইসমূহৰ জৰিয়তে মানুহে মানে তেওঁলোকৰ নিজৰ কৰ্ম জীৱন হিচাপে বাছি লয় আৰু তেওঁলোকে নিজৰ জীৱন যাপন কৰি আহিছে